সাতাইছ অক্টোবৰ ঊনৈছশ আঠান্নব্বৈ দহ ডিচেম্বৰ দুহেজাৰ একৈছ চৌব্বিছ এপ্ৰিল দুহাজাৰ তেইছ চাৰি অক্টোবৰ দুহেজাৰ তেইছ পাঁচ ডিচেম্বৰ দুহেজাৰ বিছ